ধেমাজি গেছ এজেঞ্চি হয়নে মানে মই নতুনকৈ এটা গেছৰ চোলা ক্ৰয় কৰিছিলোঁ আৰু এতিয়া মোৰ মানে এনেকুৱা হ'ল যে মই মানে চিলিণ্ডাৰটো খালী হৈ আছে নতুনকৈ লৈছোঁ যে সেইকাৰণে মানে মোৰ কি চোলা মানে গেছ চিলিণ্ডাৰটো অঁ মানে ভৰাবৰ কাৰণে আপোনালোকৰ এজেঞ্চিত মই হোৱাটছআপ যোগে মোৰ চিলিণ্ডাৰ আই ডি মানে এজেঞ্চি চিলিণ্ডাৰ আই ডি টো মানে দি দিছিলোঁ বুকিং মানে মোৰ আই ডি টো দি পঠাইছিলোঁ এতিয়া কথাটো হ'ল মোক চিলিণ্ডাৰটো লাগিছিলে আৰু মোৰ এড্ৰেছটো আপোনালোকক দি পঠিয়াইছোঁ হোৱাটছআপৰ যোগে মোৰ ঠিকনাটো হৈছে ধেমাজি ৰতনপুৰ জ্ঞানোদয় স্কুলৰ ওচৰতে বাওহাতে মানে বাঁহ গছ এজোপাৰ তলৰ পিছে ওচৰতে বাঁহ গছজোপাৰ কাষেদি যোৱা ৰাস্তাটোৱে একদম প্ৰথম ঘৰটোৱেই পাৰিলে আপুনি মোক এইটো ঘৰত দি দিবচোন